ভাৰতৰ স্বাস্থ্য়সেৱা প্ৰণালীটো কেনেকুৱা বুলি যদি একেষাৰে সোধা হয় আমি ক'ব পাৰোঁ যে ভাৰতৰ চিকিৎসালয় বা চিকিৎসা সেৱা বা স্বাস্থ্য়প্ৰণালীটো অন্য় দেশৰ তুলনাত বিশেষ উন্নত মানদণ্ডৰ নহয় আমাৰ আশে পাশে থকা বিভিন্ন চিকিৎসালয় বা ক্লিনিকবোৰ বিভিন্ন চৰকাৰী আৰু ব্য়ক্তিগত খণ্ডৰ মাজত বিভক্ত হৈ আছে ইয়াৰে যদি আমি চৰকাৰী খ চিকিৎসালয়বোৰলৈ ল লক্ষ্য় কৰোঁ আমি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় তাৰে ভিতৰত সকলোতকৈ লক্ষ্য়ণীয় প্ৰ কাৰণ অসুবিধাবোৰ হৈছে যেনে হাইজেনেটি দেখা যায় ইয়াৰ হাইজিন আমাৰ চৰকাৰী হস্পিতালবোৰৰ একেবাৰে মেইনটেইন কৰা নহয় য'তে ত'তে বিভিন্ন লেতেৰা আবৰ্জনাবোৰ বিস্তাৰিত কৰি ৰাখে আৰু যিটো চিকিৎসা সেই চিকিৎসা সেৱাও বিশেষ উন্নত মানদণ্ডৰ নহয় আৰু ইফালে আমি যদি ব্য়ক্তিগত খণ্ডৰ হস্পিতালৰ বিষয়ে চাওঁ তেওঁলোকৰ হাইজিনিটি বা অন্য় যিটো ডিচিপ্লিন বা ডেকোৰাম সেইটো মেইনটেইন কৰা দেখা যায় কিন্তু তেওঁলোকৰ যিটো ফীজ বা চাৰ্জ সেইটো বহুত বহুত বেছি হয় যাৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে সেইটো ব্য়য় কৰাটো ইমান সহজ নহয় আৰু এনেও আমি যদি দেখা আমি যদি চাওঁ যে এনেই এষাৰ কথা কোৱা হয় যে ভাৰতৰ মানুহবোৰ প্ৰভাৰ্টি মানে গৰিবী ৰেখাৰ তলত যাবলৈ মাত্ৰ এটা বিশেষ ধৰণৰ ৰোগৰহে প্ৰয়োজন য'ত মানে এনেকুৱা ধৰণে যদি এটা এটা ৰোগে যদি দেখা দিয়ে অলপ জটিল ৰোগে দেখা দিয়ে তো মানুহজনৰ জীৱনত থকা সকলোধৰণৰ জমা মেডিকেল খৰচাত ওলাই গুচি যায় অকে আৰু যদি আমি চাওঁ যে কি কি প্ৰত্য়াহবানৰ সন্মুখীন হওঁ জেনেৰেলী আমি যদি চৰকাৰী চিকিৎসালয় স্বাস্থ্য়সেৱাৰ কথা কওঁ আমি দেখা পাওঁ তেওঁলোকৰ চিকিৎসাসেৱা বিশেষ উন্নত নহয় বিভিন্ন ধৰণৰ মেচিনাৰী ইকুইপমেণ্টছ যিবোৰ দৰকাৰী হয় এজন ৰোগীক ভালদৰে চেক আপ কৰিবৰ কাৰণে সেইবোৰ পৰ্যাপ্ত পৰিমাণে নাই যাৰ কাৰণে আমাৰ যিবোৰ মানুহে বাহিৰলৈ যাব পাৰে যাৰ আৰ্থিকভাৱে সেইখিনি সুবিধা আছে তেওঁলোকে দেখা যায় কিবা জটিল ৰোগে দেখা দিলে তেওঁলোকে বাহিৰৰ দেশলৈ যেনে আমেৰিকা বা ইউৰোপীয়ান বিভিন্ন ধৰণৰ ইউৰোপীয়ান কাউণ্ট্ৰীলৈ গুচি যায়

আমি যদি চাওঁ বিভিন্ন ধৰণৰ দীঘল দীঘল শাৰী য'ত সময়ৰ কোনো লক্ষ্য় ৰখা নহয়

যদি উন্নতি কৰাৰ কথা কওঁ কি কি উন্নত কৰিব পাৰি আমি দে চাওঁ যে বিভিন্ন ধৰণৰ যিবোৰ ডেভলপ'ড মেচিনাৰী আছে সেইখিনি ইম্পৰ্ট কৰিব লাগে বা আমাৰ ইয়াতে ছেট আপ কৰিব লাগে যাতে ৰোগীবোৰে প্ৰপাৰ সুবিধা পায় নিজৰ স্বাস্থ্য়জড়িত সুবিধা পায় আৰু চাফ চিকুণ পূৰা চৌপাশটো যাতে চাফ চিকুণ কৰি ৰাখে যাতে ৰোগীৰ বা ৰোগীৰ লগত থকা অন্য় মানুহৰ যাতে অইন একো ধৰণৰ অসুবিধা নহয় বা যিহেতু আমি জা আমি জানো যে এখন হস্পিতালত বা চিকিৎসালয়ত বিভিন্ন ধৰণৰ ৰোগীয়ে আহি থিতাপি লয়হি আৰু এনে অৱস্থাত এজন ৰোগীৰপৰা যাতে অন্য় এজন ৰোগীলৈ কোনো ধৰণৰ বেমাৰ বিয়পিব নোৱাৰে তাৰ প্ৰতি চাফ চিকুণতাৰ খুবেই প্ৰয়োজন আৰু আমি যদি চাওঁ চৰকাৰী চিকিৎসালয়বোৰত খৰচটো কম হয় কিন্তু তেওঁলোকৰ চিকিৎসা সেৱাটো ইমান উন্নত মানদণ্ডৰ নহয় যি যিমানখিনি আমাৰ এজন বে এখন ব্য়ক্তিগত ব্য়ক্তিগত খণ্ডৰ চিকিৎসালয়ে প্ৰভাইড কৰে কিন্তু ব্য়ক্তিগত খণ্ডৰ ফীজটো ইমান বেছি যে এজন সাধাৰণ মানুহৰ কাৰণে বৰ সহজ নহয় গতিকে আমি আহ্বান কৰোঁ

চৰকাৰেও এইটো ক্ষেত্ৰত ফিজটোৰ কথা লক্ষ্য় ৰাখি সাধাৰণ ৰাইজে যাতে উন্নত মানদণ্ডৰ সেৱা লাভ কৰিব পাৰে তাৰ প্ৰতি যাতে লক্ষ্য় ৰাখি কাম কৰি যায়